হেল্ল' ভৰদ্বাজ ছাৰ এই মই মানে মানাহ অভয়াৰণ্যটো হেৰি চাবলৈ যাম বুলি ভাবিছোঁ উইথ ফেমিলি এতেকে কেনেকৈ ধৰণে গ'লে ভাল হয় কেনেকৈ কোনফালেদি কি হিচাপত গ'লে ভাল হয় অকণমান কৈ দিব নেকি আপুনি আমি পাঁচজনে যাম হয় হয় হয় হাঁ হয়

হয় হয় এই আজিতো তেৰ তাৰিখ হ'ল এইটো আমি ফ্ৰেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত যাম বুলি ভাবিছোঁ অঁ ফেব্ অঁ অঁ ঠিক আছে তাত হাতী হাতী ছাফাৰী নাই নেকি আচ্ছা আচ্ছা তাৰ পৰা তাৰ পৰা ভূটানখন অকণ চাব পাৰিম নে নাই মানাহৰ পৰা আচ্ছা

অঁ আচ্ছা যেতিয়া মই মানে যোৱাৰ ঠিক আৰু কেইদিনমান পিছতে আৰু কল কৰিম আপোনাক অঁ কল কৰি পেলাই আপোনাৰ লগতে আপুনিও যাব লাগিব দেই আমাৰ লগত অঁহ আছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে থেংক ইউ